অঁ তুমি কত আছা এতিয়া অঁ আছা ভালে অঁ ঘৰৰ ফালে অঁ আছে অঁ সৰু পৰিয়াল এতিয়া খেতি বাতি চলি আছে নে অঁ অঁ বানপানীৰ অসুবিধা নাই আৰু এতিয়া এতিয়া ৰোৱা বোৱা উঠিল নেকি অঁ

কি কি হেৰি কৰিছে খেতি কৰিছে অঁ জহা বৰ্ণি অঁ আছোঁ কেতিয়া মানে এই যৱা কামত হেৰি হৈছে নে ছুটি লব লাগব' ছুটি লৱাৰ পাছত আৰু যাবলৈ পাৱা হেৰি হ'ব আৰু সেয়েতো বাকী গাঁৱৰ ঘৰৰ পৰিয়াল সকলো আছে আৰু ঠিকে ঠাকে যাম দিয়া সেয়েতো

অঁ আছোঁ আছোঁ আছোঁ আছোঁ গোটেই পৰিয়াল ঠিকেই আছে বাৰু

হ'ব দিয়া